জীৱনত এই কৰ্ম ক্ষেত্ৰত বিশেষকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ এইটো আচলতে বিয়া পতাৰ পিছত হৈছিলে যেতিয়া মোৰ নিজৰে সন্তান হ'ল তিনিজন তিনিজনকৈ সন্তান তাৰ পিছত সিহঁতক তুলি তালি ডাঙৰ কৰিবলৈ কিছুমান কাম হাতত লৈছোঁ প্ৰথমতে এই ছাত্ৰ সংগঠন কিছুমানত ঘূৰিছিলোঁ কিন্তু যিহেতু এতিয়া ঘৰ চম্ভালিব লগা হ'ল সেইকাৰণে সেই ছাত্ৰ সংগঠন এৰি দিব লগা হ'ল তাৰ পিছত তেনেকৈ ল'ৰা ছোৱালীক স্কুলত নাম দিলোঁ পঢ়াইছোঁ সিহঁতৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি খাদ্য খোৱা বোৱা সকলোতে কিছুমান কাম কৰিবলগা হৈছিল সেইকাৰণে তাৰ পিছত বিশেষকৈ ল'ৰা মোৰ ল'ৰাটোক পঢ়াবৰ কাৰণে মই প্ৰথমতে গাঁৱৰে এটা কামত সোমাইছিলোঁ এটা সৰুকৈ উদ্যাগ স্থাপন কৰিছিলে এজন মানুহে সেই উদ্যাগটো স্থাপন কৰোঁতে যেতিয়া তাৰ উদ্যাগটো যেতিয়া গঢ়িছে তেতিয়া তেতিয়া সেই ৱাল গাঁঠিব লগা হৈছিল উদ্যাগৰ সেই ঘৰৰ কামবোৰ কৰিবলগা হৈছিল গোটেইখিনি কৰিলোঁ কৰাৰ পাছত তাত তাত লাহে লাহে উদ্যাগৰ মেচিন অনা হ'ল তাৰ পিছত তাত বাহিৰৰ পৰা কিছুমান বস্তু আহে যেনেকে দি কিছুমান প্লাষ্টিক বটল ভঙা চকী গাড়ী সেইবোৰ কিছুমান ভঙা বস্তু সেই উদ্যাগখনলৈ আহে সেইবোৰ টুকুৰা টুকুৰকৈ ভাঙিব লাগে ভাঙি পেলাই তাক চেপেতা কৰি পেলাই ভালকৈ বান্ধি দিব লগা হয় এই বান্ধি থোৱা খিনি আকৌ বেলেগ গাড়ীয়ে আনি আনি লৈ যায় প্ৰথমে সেইটো কামটো বহুতবাৰ বহুত সময় কৰিলোঁ সেইটো কৰাৰ পাছত প্ৰথমে ত দৰমহাটো কম আছিল তাৰপিছত লাহে লাহে কামটো কৰি কৰি পিছলৈ আৰু পাৰি সেই কামত পাৰি গৈছিলোঁ ভঙা চকী দেখিয়েই গম পাইছিলোঁ এইটো কোনটো

ষ্টিলৰ ঘটি সেইবোৰ বনাবলৈ আৰম্ভ কৰিছিল পিছত মোৰ প্লাষ্টিক কামখিনি লাহে লাহে বাদ দিছিলোঁ আৰু তাত এই ঘটি বনোৱা কেৰাহী বনোৱা তাত মেচিন মেচিনৰ দ্বাৰা বনোৱা হয় তেতিয়া মেচিনটো কেনেকৈ চম্ভালিব লাগে লাহে লাহে চাইছোঁ পিছত নিজেও মই কৰিব পৰা হ'লোঁ নিজে সেই মেচিনৰ কামটো পাছত হাতত ল'লোঁ হাতত লৈ পেলাই মেচিনৰ কামটো কৰিব লগা হ'ল কিন্তু গাঁৱত এটা পৰিৱেশ সৃষ্টি হৈছিল যে সেই উদ্যাগখনৰ পৰা কিছুমান ধোঁৱা সকলো ওলাই আহিছিল তাৰ ওচৰে পাজৰে থকা ঘৰৰ মানুহে কৈছিল যে উদ্যোগৰ কাৰণে গাঁৱৰ পৰিৱেশ নষ্ট হৈছে সেই উদ্যোগৰ পৰা ধোঁৱাবোৰ ওলাই আৰু গোটেই গাঁৱৰ পৰিৱেশটো মানে বায়ু প্ৰদূষণ হৈছে বুলি কৈ সেইকাৰণে ওচৰ চুবুৰীয়া মানুহবোৰে মিটিং বহিছিল আৰু কৈছিল যে উদ্যোগখন গাঁৱৰ পৰা গুচাই দিব লাগে কাৰণ গাঁওখনত লেতেৰা পৰিৱেশ সৃষ্টি হৈছে সেইকাৰণে সিহঁতে মিটিং বহি পেলাই বহুতেই চহী কৰিছিল চহী কৰি পেলাই উদ্যাগটো সেই গাঁৱৰ পৰা গুচাব লাগে বুলি কৈছিল কিন্তু মোৰ ভাৱ আহিছিল যদি মই সেই উদ্যোগখন এৰি দিওঁ সেই উদ্যাগখন যদি ইয়াত নাথাকে তেনেহ'লে হয়তো মোৰ চলাটো অসুবিধা হ'ব নিজৰ সন্তানক পঢ়াবলৈ মোৰ হয়টো অসুবিধা হ'ব সেইকাৰণে সেই কামটো এৰিব পৰা নাছিলোঁ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ কিন্তু এই পৰি বায়ু প্ৰদূষণ হয় বাৰু কিন্তু এটা কথাও ভাবিছোঁ যেন যদি আমাৰ গাঁৱৰ কিছুমান নিবনুৱাই সেইটো উদ্যাগখনলৈ আহি কাম কৰে তেতিয়া আমাৰ গাঁওখনো অকণমান উন্নতি হ'ব সেইটো কথা ভাবিছিলোঁ পিছত এনেকা হৈছিল বাৰে বাৰে মানুহ আহিছিল কাম কৰা ঠাইলৈ সোমাই গৈছিল এই উদ্যাগটো বন্ধ কৰিব লাগে বুলি কয় কেতিয়াবা গাড়ী গাড়ীৰে মালবস্তু আনিলে ৰাস্তাত ৰখাই দিয়া হৈছিল তথাপি মই ওলাই আহিছিলোঁ তাৰপিছত সিহঁতক বুজাইছিলোঁ আৰু গাড়ীবোৰ আহিব দিব কামখিনি কৰি গৈছিলোঁ এনেকৈ কৰি কৰিয়ে মই সন্তানক পঢ়াইছোঁ প পঢ়াই আছোঁ আৰু এনেকৈ কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ আৰু মই বুজাই বঢ়াই গাঁৱৰ মানুহক শান্ত কৰিছিলোঁ আৰু এনেকৈয়ে মই পৰিস্থিতিবোৰ চম্ভালিছিলোঁ